অঁ বাইদেউ এ এই মই এই শ্ৰীমতী মীনা ফুকনে কৈছোঁ মোৰ ডিব্ৰুগড় ডিষ্ট্ৰিকৰ হয় মোৰ মানে হেৰি এই মানে এই অকণমান হেৰি এনেকুৱা গোটা এটা উঠিছে এইটো মোৰ দেখাব লাগে

বাইদেউ মই হেৰি হেৰি মই আজিয়েই ল'ব বিচাৰোঁ কাৰণ কেলে মোৰ মানে বহুত মানে হেৰি দিগদাৰ হৈ গৈছে বিষত মানে ত'ত পোৱা নাই সেইটো কাৰণে মই আজিয়েই মানে তেওঁ কিমান টাইমত লগ পাম বাৰু ঠিক আছে বাইদেউ হেৰি তেওঁ বাৰু ফিজ কিমান লয় আপুনি জানেনি বাৰু অঁ ফাইভ হাণ্ড্ৰেড অঁ মই ল'ব বিচাৰিছোঁ মেম বাইদেউ মই এই মোৰ মানে যিমান হ'লেও ল'বই লাগিব আপুনি ৰাতিপুৱা মৰ্ণিঙহে এপইণ্টমেণ্টটো লৈ দিব পাৰিব নি বাৰু কওকচোন

ডক্টৰজন মানে কেনেকুৱা বাৰু ভাল হয়নে বাইদেউ ভাল ন এনে ব্যৱহাৰ পাতিও ভাল ন আমাকটো কিবা বেয়াকে নকয়তো হ'ব গোটাটো তেওঁ আকৌ কটা চিঙাটো তেওঁ কৰে আৰু নহয় ন

ঠিক আছে মই এবাৰত ধৰি লওক মই ফাইভ হাণ্ড্ৰেড টকা দিছোঁ ধৰি লওক আকৌ মই যদি দেখাওঁ তেতিয়া পইচা ল'ব বাৰু তেওঁ অঁ হয় নেকি অঁ হ'ব বাৰু এতিয়াতো বেমাৰ কাৰণটো দিবই লাগিব ন বাইদউ অঁ ঠিক আছে মোৰ নাই হেৰিটো লিখি থওক চোন আপুনি ফোন নাম্বাৰটো আৰু হেৰিটো মই নামটো শ্ৰীমতী মীনা ফুকন

ঠিক আছে হ'ব হ'ব বাইদেউ ধন্যবাদ ইমানখিনি সহায় কৰাৰ বাবে ঠিক আছে